মোৰ পৰিয়ালত ময়ে মুৰব্বী মানে মোৰ ময়ে চোৱা চিতা কৰিব লাগে জীৱ জন্তুবিলাক মানে মই হেৰি গৰু ছাগলী পোহো মানে পৰিষ্কাৰ কৰি ৰাখো আবেলি পৰিষ্কাৰ কৰো যি মানে হেৰিয়া হাঁহৰ আৰু গৰুৰ বা এবাৰ কৰিলেই হয় ৰাতিপুৱা কৰো গোবৰ জাবৰ পেলাই চাফ চিকুণ কৰি লওঁ তাৰপিছত সন্ধিয়া হ'লে জাক দিওঁ জাবৰ জোঁথৰ গোটাই মানে ধোৱা দিওঁ মহে নাখাবৰ কাৰণে সেইখিনি কৰো আকৌ গৰু ছাগলীবিলাকৰ চিকৰা হয় নহয় চিকৰা হ'লে দৰৱ দিওঁ পানীত মিহলাই দৰৱ এটা দি লগালে গা ধোৱালে গৰু চিকৰা যায় গৰু চিকৰাবিলাক থাকিলে খিনাই যায় তেওঁলোকৰ তেজবিলাক খাই থাকিলে স্বাস্থ্যটো বেয়া হৈ যায় সেইবাবে মাজে মাজে তেনেকৈ কৰি দৰৱ মিলাই পানীত মিক্স কৰি পেলাই সানো সেইধৰণে যত্ন লওঁ ঠাইখিনিতো চফা কৰি ৰাখিবই লাগে কাৰণ তেওঁলোকে তাত যদি লেতেৰাকৈ ৰাখো তেওঁলোকৰ চিকৰাবিলাক বেছি হয় আৰু আন বেমাৰেও আস পায় সেইবাবে ভাল ধৰণে প্ৰতিপাল কৰো ৰাখো কাৰণ মোৰ সেইবিলাকৰ বাহিৰে অন্য কাম নাথাকেই সেইবিলাকৰ লগতে মই লাগি থাকো সেইবিলাক কৰিয়ে মই মোৰ ঘৰৰ পৰিয়ালটো চলাই আছো মই পঢ়া শুনা ক্ষেত্ৰতো ছোৱালীকিজনী সেইধৰণেই আগবঢ়াই নিছো সেইবিলাক কৰিয়েই সেইকাৰণে মই গৰু ছাগলী প্ৰতি যত্ন লৈ থাকো তেওঁলোকৰ খোৱা বোৱা ক্ষেত্ৰত দানা দিওঁ তিনি দুবাৰ দিওঁ মানে গৰুক ৰাতিপুৱা পানীৰ লগত তুহঁগুৰি মিক্স কৰি খোৱাওঁ সন্ধিয়া দিওঁ ওচৰৰ পথাৰত ঘাঁহ আছে সেয়া ঘাঁহ কাটি আনি খোৱাওঁ সন্ধিয়া ছাগলী বা ঘাঁহ পানী দিব নালাগে তেওঁলোকে নিজেই হেৰি কৰে কেতিয়াবা বতৰ ডাৱৰীয়া হ'লে গছৰ পাত কাটি আনো কঠাল গছৰ পাত তেনেকৈ দিওঁ হেৰি ডাল ভা কাটি আনো ডালবিলাক এডাল দাংত মানে বান্ধি দিওঁ তেনেকৈ খায় গৰুক খালী ঘাঁহ কাটি দিওঁ আৰু হাঁহক তুহঁগুৰি দিওঁ চাপৰো দিওঁ মাজে মাজে তেনেকেই হেৰি কৰি থাকো প্ৰতিপাল কৰো প্ৰতিপাল কৰিবৰ পাৰিলে নিজৰে লাভ নিজেই লাভৱান হ'ব পাৰো যিমানে চাফ চিকুণ কৰি ৰাখো জীৱ জন্তুবিলাক সিমানেই স্বাস্থ্য পানী ভাল হৈ থাকে তাঁহাতৰ নহ'লে চাফ চিকুণ নহ'লে গাৰ নোমবিলাকো সৰি যায় তেতিয়া মানে গাৰ ছালবিলাক ওলাই যায় সেইকাৰণে চাফ চিকুণ কৰি ৰাখিব লাগে গৰু ছাগলীবিলাক তেতিয়াই মানে সেই দৰৱটো দি ধোৱালে কৰিলে গাটো নিমজো হয় ভালো লাগে দেখি তেওঁলোকে ভালো পায় গা চাবোৰ খজুৱাই নাথাকে নহ'লে বৰ খজুৱতি নিচিনা বেমাৰ এটা হয় সিহঁতৰ ছালৰ বেমাৰ হয় মানে সেইখিনি যত্ন ল'লে তেওঁলোকৰ তেনে সেইবোৰৰ পা নিৰাময় পায়